আজিকালি আমি প্ৰায়ে দেখিব পাওঁ যে আমাৰ লোকনৃত্যসমূহ বা অসমৰ লোকনৃত্য বা ভাৰতৰ যিকোনো ৰাজ্যৰ নৃত্যসমূহ আমি আধুনিকীকৰণ কৰিবলৈ গৈ কিনে বিকৃত ৰূপ দিয়া দেখা যায় আৰু পাশ্চাত্যকৰণৰ প্ৰভাৱো যথেষ্ট তাৰ ওপৰত পাশ্চাত্য নৃত্য গীত বা তাৰ সাজ পোছাক গহনা পাতিও আমি যথেষ্টখিনি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যাওঁ কিন্ত এইবোৰৰদ্বাৰা আমাৰ লোকনৃত্যসমূহে বিকৃত ৰূপহে পাব কাৰণ অসমীয়া বস্তুবোৰ অসমীয়া হৈয়ে থাকিব লাগিব আৰু ভাৰতীয় বস্তুখিনি ভাৰতীয় হৈয়ে কাৰণ প্ৰত্যেক দেশ বা ৰাজ্যৰে চিনাকী তাৰ সংস্কৃতিসমূহৰদ্বাৰাই পোৱা যায় বিশ্বৰ দৰবাৰত যেতিয়া আমি যাম আৰু হয়তো বিহু এপাক নাচি দেখুৱাম তাত মুগাৰ মেখেলাযোৰ পিন্ধিলেহে আমাৰ সেই বিহুৰ আচল চিনাকিটো বিশ্বৰ নাগৰিকে দেখিব পাব যদি আমি তাৰ সলনি এখন শাৰী পিন্ধি যাওঁ তেতিয়া হয়তো তাত অসমীয়া অসমীয়া আভাস নাথাকিব সেয়েহে প্ৰত্যোকটা বস্তুৰে নিজা নিজা সাজ পোচাক আছে গহনা পাতি আছে আৰু নিজা ধ্বনি আছে নাচ গান আছে সিবিলাকৰ দ্বাৰাই সেইটো আমি ৰাখিব লাগে বিকৃত ৰূপ দিব নালাগে কাৰণ প্ৰত্যেকখন দেশৰ বা ৰাজ্যৰে পৰিচয় তাৰ সংস্কৃতিয়ে বহন কৰি ৰাখে আৰু তাত নৃত্যইও এটা বহুত ডাঙৰ ভূমিকা পালন কৰে কাৰণ নৃত্যসমূহ আমি বিকৃত ৰূপ নিদি নিজৰ তাৰ নিজস্বতাটো ৰাখি কিনে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগে